অসমৰ প্ৰধান চহৰ বা নগৰীয়া নগৰীয়া কেন্দ্ৰসমূহৰ ভিতৰত কিছু বিশেষ উল্লেখযোগ্য চহৰ হৈছে গুৱাহাটী বৈশিষ্ট্য গুৱাহাটী অসমৰ ৰাজধানী চহৰ আৰু উত্তৰ পূ্বাঞ্চলৰ সৰ্ববৃহৎ চহৰ এই চহৰটি ব্ৰহ্মপুত্ৰ নদীৰ অৱস্থিত আৰু এক সৰ্ববৃহৎ বাণিজ্যিক শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত গুৰুত্ব গুৱাহাটী অসমৰ অৰ্থনীতি মূল চহৰ আৰু ইয়াত থকা বিভিন্ন সঁজুলি তথা বাণিজ্যিক ব্যৱস্থা ৰাজনৈতিক কেন্দ্ৰ আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ এই চহৰটোক বিশেষ গুৰুত্ব দিছে যোৰহাট বৈশিষ্ট্য যোৰহাট হৈছে অসম অসমৰ মেজৰ চহৰসমূহৰ ভিতৰত এখন আৰু এটি বাণিজ্যিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে পৰিচিত গুৰুত্ব ইয়াৰ পিঠা চাহ আৰু কৃষিৰ বাবে বিখ্যাত এটি অসমৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰৰূপে পৰিগণিত হয় নগাঁও বৈশিষ্ট নগাঁও চহৰটি অসমৰ অন্যতম প্ৰাচীন চহৰ ইয়াৰ বিশেষত্ব হৈছে ইয়াৰ সৌন্দৰ্য আৰু কৃষিৰ উপযোগিতা গুৰুত্ব নগাঁৱৰ পৰা ধান আৰু অন্যান্য কৃষি কৃষিজ উৎপাদনত গুৰুত্বপূৰ্ণ যোগা যোগান আছে শিলচৰ বৈশিষ্ট্য শিলচৰ শিলচৰৰ চহৰ দক্ষিণ অসমত অৱস্থিত আৰু সেয়া চাহ উপাদান শিল্প আৰু বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গুৰুত্ব শিলচৰ শিলচৰৰ অসমৰ দক্ষিণাঞ্চল এক প্ৰধান চহৰ ইয়াৰ পৰ্যন্ত আৰু পৰ্যন্ত আৰু বাণিজ্যিক ক্ষেত্ৰত বিস্তাৰিত দৃষ্টিভংগী আছে বৰপেটা বৈশিষ্ট্য বৰপেটাৰ চহৰ অসমৰ অঞ্চলৰ পশ্চিমা অঞ্চলৰ অৱস্থিত আৰু ইয়াৰ মঠ আৰু পৌৰাণিক ঐতিহ্যৰ বাবে বিখ্যাত গুৰুত্ব মঠ আৰু ধৰ্মীয় অনুষ্ঠানসমূহ অনুষ্ঠানসমূহৰ বাবে ই এক সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত এই চহৰসমূহ অসমৰ অৰ্থনৈতিক সমাজ আৰু সংস্কৃতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন পালন কৰে আৰু সেয়া অঞ্চলৰ বাণিজ্য বাণিজ্য পৰ্যটন আৰু সামাজিক অৱস্থা বিকাশত সহায় কৰে